মোক কিছুমান জেগাই সুখী কৰি তুলে কিছুমান নোযোৱা ঠাইত যাব মন যায় মই নিজেও খুউব ঘূৰিছোঁ বাৰু যেনে যেনে তিনিচুকীয়াৰ টিলিঙা মন্দিৰ শদিয়া দলং শিৱসাগৰৰ ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ এইবিলাক খুউব ফুৰিছোঁ এইবিলাক দেখি খুউব সুখী অনুভৱ হয় আৰু এইপিনে অৰুণাচলত গৈছোঁ অৰুণাচলতো বহুত চাবলগীয়া জেগা আছে সেইবিলাক দেখি বহুত ভাল লাগে পাচিঘাট গৈছোঁ পাচিঘাটতো বহুত চাবলগীয়া ভিউপইন্ট আছে তাতো ভাল লাগে গৈ এইবিলাকতো বহুত সুখী অনুভৱ কৰা হয় পাহাৰ পৰ্বতবোৰ দেখি আৰু তাৰ বতাহবোৰ শীতল হয় আৰু মনটো সন্তুষ্ট কৰি তুলে আৰু সুখী অনুভৱ হয় আৰু গুৱাহাটী গৈছোঁ গুৱাহাটীৰ কামাখ্য়া ধাম এইবিলাক গৈছোঁ তাতো খুউব ভাল লাগে ৰাজস্থান গৈছোঁ তাত খুউব গৰম যদিও তাত ভাল লাগে আৰু কিছুমান জেগা যাবলৈ খুউব ইচ্ছা যায় সেইবোৰ জেগা যাবৰ বাবে আগ্ৰহ বাঢ়ি যায় সেইবিলাক জেগালৈ যাবলৈ মন যায় আৰু চাবলৈ মন যায় জেগাবিলাক চোৱাতেই মোৰ খুউব সুখী অনুভৱ হয় আৰু নদীবোৰ দেখিলে গা ধুবলৈ মন যায় গা ধুলেও বহুত সুখী অনুভৱ কৰোঁ নদীত গা ধুৱাৰ মজাই বেলেগ সেইটো সবেই জানে এনেদৰে সুখী অনুভৱ কৰোঁ